দাদা এইটো ইমন ট্ৰেভেল এজেন্সীত লাগিছেনে ডিব্ৰুগড়ৰ আমোলাপট্টিৰ লাগিছে ন' দাদা এই বিশেষ কা কা কথা এটা জানিবৰ কাৰণে ইনফ'ৰ্মেচন এটা জানিবৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ আপোনালোকৰ ৱেৱচাইদৰ পৰা নাম্বাৰটো লৈছিলোঁ মই মানে দাদা আপোনালোকৰ ট্ৰেভেল এজেন্সীৰ পৰা ডিব্ৰুগড়ৰ পৰা নাহৰকটীয়া জয়পুৰৰ টিপামলৈকে গাড়ী যায় নেকি মানে দিব পৰা আপোনালোকে গাড়ী দিব পাৰিব নেকি আমাক অহা অহা সপ্তাহত লাগিছিলে অহা বুধবাৰে লাগিছিলে অহা সপ্তাহৰ বুধবাৰে বুধবাৰে আমি ওলাম ডিব্ৰুগড়ৰ পৰাই যাম ইয়াৰ পৰাই যাম ছজন যাম মই ৱেৱচাইদত চাইছিলোঁ আপোনালোকৰ ইন'ভা গাড়ী এখ' ইন'ভা গাড়ী দিয়ে বুলি দিয়ে বুলি গম পাইছিলোঁ

বুধবাৰে ইন'ভাখন পোৱা যাব তেন্তে হয় দাদা আমি ছজন যাম ছজন যাম ইয়াৰে আমাৰ ডিব্ৰুগড়ৰে ল'ৰা কেইজনমান আছিলোঁ আমি হয় আমি এদিনতে ঘূৰিম আমি পুৱা ৰাতিপুৱা ওলাম আৰু পিছ আবেলি চাৰে চাৰিটামান বজাত পুনৰ ডিব্ৰুগড় পাই যোৱাকৈ আহিম হয়

আৰু হয় হয় আৰটিকাখন আৰটিকা গাড়ীখনো দিয়ে ন ভাড়ালৈ হয় হয় হ'ব আমাক ইন'ভাখন দিলেই হ'ব আৰটিকাখনৰ আৰটিকাখন যদি আৰটিকাখন ইন'ভাখন যদি আছে ইন'ভাখন দিব আৰটিকাখন নিদিলেও হ'ব ইন'ভাখনতে যাম আমি হয় হয় হয় দাদা নাই নাই আমি তেনেদৰেই তেনেকুৱা আমি অকল ফুৰা ফুৰা চকা কৰিব কাৰণে যাম আৰু বৰ বিশেষ নুঘূৰোঁ আমি সময়মতেই ঘূৰি আহিম আৰু তেনেকুৱা কোনো প্ৰ'ব্লেম নহয় আপুনি যেনেদৰে ভাবিছে হয় ঠিক আছে তেন্তে আমি মই আপোনাক ফোন কৰিম অহা সপ্তাহৰ মঙ্গলবাৰে ফোন কৰিম আমি যিহেতু বুধবাৰে যাম ঠিক আছে দাদা হ'ব